হয় লখিমপুৰ টাউনখন আমাৰ গাঁৱৰ পৰা প্ৰায় সাত আঠ কিলোমিটাৰ নিলগত হয় আগতে লখিমপুৰ জিলাখনলৈ যাবলৈ আমাৰ বহুতো সমস্য়া হৈছিলে কাৰণ তাৰ ৰাষ্টা ঘাট বহুত বেয়া আছিলে আৰু কিছুমান মেডিকেল সমস্য়ায়ে হওক বা কিছুমান লাগতিয়াল বস্তু আনিবৰ বাবে প্ৰায় পঞ্চল্লিছ মিনিটমান সময় লাগিছিল কিন্তু বৰ্তমান ৰাষ্টা ঘাটবোৰ ভাল হোৱাৰ বাবে এতিয়া খুব বেছি পোন্ধৰ বিশ মিনিট সময় লাগে আৰু ক'বলৈ গ'লে লখিমপুৰৰ চিকিৎসাৰ সমস্য়া আগতে বহুত আছিলে চিকিৎসাৰ সমস্য়া এতিয়া বৰ্তমান মেডিকেল কলেজ আৰু কিছুমান ব্য়ক্তিগত চিকিৎসালয়বোৰ হোৱাৰ বাবে বহুত উন্নত চিকিৎসা হোৱা দেখা গৈছে আৰু স্কুল কলেজবিলাক স্কুল কলেজবিলাকত আগতে খুব কম সংখ্য়ক ছাত্ৰ ছাত্ৰী উৰ্ত্তীণ হৈছিলে বিশেষ সুবিধা নাছিলে আৰু শিক্ষাৰ ক্ষেত্ৰত সিমান আগবঢ়া নাছিলে যদিও বৰ্তমান সময়ত আমাৰ ওচৰৰে ক'বলৈ গ'লে আজাদ একাডেমী আজি প্ৰায় চাৰি পাঁচ বছৰৰ আগৰ পৰা তাত বহুতো ভাল শিক্ষা পাবলৈ সক্ষম হৈছে ল'ৰা ছোৱালীবিলাকে বহুত ভালদৰে উৰ্ত্তীণ হৈছে তাৰবাবে বহুত দূৰ দূৰণিৰ ল'ৰা ছোৱালীবিলাক আহি আজাদত থাকি লৈছেহি আৰু তাত শিক্ষা গ্ৰহণ কৰিছেহি আৰু বহুতো মানে তেনেকুৱা স্কুল কলেজ আছে য'ত বহুত দূৰ দুৰণিৰ পৰা আহি ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিছেহি আৰু বৰ্তমান শিক্ষা বহুত উন্নত হোৱা দেখা গৈছে আৰু ক'বলৈ গ'লে পানীৰ সমস্য়া পানীৰ সমস্য়াটো আগতে আমাৰ ইয়াত বহুত বিশুদ্ধ পানী পাইছিলে আজিকালি এতিয়া ভাৰত চৰকাৰৰ কিছুমান পানী আঁচনি আহিছে যাৰ বাবে ঘৰে ঘৰে পানীৰ টেংকি বহাই দিছে বা পানীৰ টেপ পাইপলাইন লগাই দিছে আৰু দোকান পোহাৰবোৰ আগতে ইমান উন্নত নাছিলে আৰু বৰ্তমান লখিমপুৰ চহৰত বহুতো দোকান পোহাৰ হৈছে আৰু যান যঁট বহুত সৃষ্টি হৈছে আগতে যান যঁট বহুত কম আছিলে যদিও বৰ্তমান যান যঁটৰ বহুত ভিৰ হোৱা দেখা যায় লখিমপুৰ চহৰত কেইবাটাও চিনেমা হ'ল আছিল চিনেমা হ'লবিলাক হ'লবিলাকত বহুতো সুবিধা আছে চিটবিলাক বহুত ভাল হয় তাত এ চি লাগি থাকে চিনেমাৰ কুৱালিটিও ভাল হয় আৰু সেয়াই আৰু